ভাস্কৰ্য শিল্পত ব্যৱহৃত বিভিন্ন সামগ্ৰীবোৰ হৈছে তেওঁলোকে ঘৰ বনাবৰ কাৰণে বৰা চাউল মাটিমাহ হাঁহ কণী দি তেওঁলোকে বনাইছিলে আৰু বিভিন্ন ধৰণৰ ৰঙৰ বাবে শিলিখা বৰহমথুৰি এইবোৰ ঘৰুৱা গছ লতাৰপৰা তেওঁলোকে সেই ৰং তুলিকা ব্যৱহাৰ কৰিছিলে